প্ৰথমতে আমি পেটৰ বেমাৰ হ'লে দে মানিমুনি ভেদাইলতা সেইবিলাক বটি ৰসটো খোৱাই দিওঁ তাৰপিছত আকৌ হালধি ৰস হালধি আনি হালধি বটি এনেকৈ ৰস খোৱাই দিওঁ তাৰপিছত আকৌ ডাঙৰৰ হ'লে ধৰ পাত পালেং যি আনি সেই পাত পালেং বটি ৰস খোৱাই দিওঁ তেনেকৈ নকমিলে আমি মানিমুনি ভেদাইলতা নৰসিংহ আদি মিহলি কৰি সেইবিলাক আঞ্জা বনাইও খোৱাওঁ আৰু কিছুমান ধৰ হেৰি কৰি চাওঁ মধুৰি আমৰ পাত এই একদম কোমল পাত আনি সেই কোমল পাতটো বটি সেই এয়াও খোৱাই দিওঁ আৰু তেনেকৈ নকমিলে

আঠীয়া কলৰ কলপুলি কাটি সেই যিটো তাৰপৰা আঠা ওলাই সেই আঠাটো খোৱাই দিলেও অলপ কমি যায় আৰু কিছুমান এনেকৈ নিজে গোটাই মেলি খোৱাই দিওঁ আৰু তাৰপিছত বস্তু আনি ধৰ কিছুমান বিচাৰি আনি সেনেকুৱা বস্তু কিছুমান বটি কিছুমান কেঁচা কিছুমান আঞ্জা বনাইও খোৱাওঁ আৰু কুঁহিয়াৰৰ ৰস এইবিলাকো পেটৰ বেমাৰৰ কাৰণে ভাল এই সেই ৰস সানিও খোৱাওঁ আকৌ নৰসিংহ ভেদাইলতা মানিমুনি এইবিলাক খোৱাই থাকিলেও অলপ অলপকৈ লাহে লাহে কমিয়ে যায় আৰু এইবিলাকে ব্যৱহাৰ কৰোৱা ঘৰুৱা ওচৰতে ঘৰৰ নিজৰ ঘৰতে পোৱা বস্তু কিছুমান থাকে সেইবিলাক আমি গোটাই সেইবিলাকে বটি বা আঞ্জা বনাই

আৰু কিছুমান নিজে অলপ চাফ চিকুণ হৈ থাকিলেও কিছুমান পেটৰ বেমাৰ বা হেৰি খোৱা বস্তুবিলাক ভালকৈ ৰাখিলেও সেইবিলাক বস্তু ধৰ পৰুৱা বা বীজাণুৰ নপৰিলে সেইবিলাক বেমাৰ নহয়ো সেইবিলাক চাফ চিকুণ কৰি থৈ দিলে চব ভালেই থাকে